ক'ভিডৰ সময়তো আমাৰ সাংঘাতিক মানে সমস্যা হৈ গৈছিলে যিহেতু যেতিয়া আপোনাৰ ক'ভিড মহামাৰীয়ে দেখা দিলে বুলি আমাৰ মানে চৰকাৰৰ ফালৰ পৰাই হওক গাঁৱলীয়া ফালৰ পৰাই হওক আমি নিজে যেতিয়া গম পালোঁ গম পোৱাৰ লগে লগে ক'লৈকো যাব মেলিব নিদিয়ে এই ইঘৰৰ পৰা সিঘৰলৈ যাব নিদিয়ে সিঘৰৰ পৰা ধৰক সিঘৰলৈ যাব নিদিয়ে কোনো লগ বন্ধুৰ লগত আপোনাৰ দুজন গোট খাই পেলাই ভাল নেকি বুলি খবৰ এটা ল'বলৈ ল'ব নোৱাৰা হ'লোঁ ভাত খালি নেকি বুলি ক'বলৈও মুখৰ আগলৈ মানে যাবলৈ সংকোচ কৰাগতে হৈ গ'লোঁ এই মানে এনেকুৱাই হৈ গ'ল ধৰক মই কোনোবা লগৰ কোনোবা এটাক পালোঁ যেনিবা ভাত খালি নেকি বুলি তাৰ মুখৰ আগ'লৈ গৈ ক'বলৈ মানে মোৰ সাহস নাইকিয়া গতে হৈ গ'ল জানোচা মানে এই ইটোৱে সিটো নাকৰ শ্বাস প্ৰশ্বাসত মানে ক'ভিড বিয়পে বা কিবা হয় এনেকুৱাবিলাক মানে ধান্দা আহি গ'ল আৰু দ্বিতীয় কথা হ'ল কি আপোনাৰ ঘৰখনৰ ল'ৰা ছোৱালীয়ে হওক মা দেউতাই হওক ইফালে সিফালে যাবলৈ ককাই ভাই ঘৰলৈও বা তেওঁলোকে একদম টাইম টেবুলৰমতে আল মানুহ দুনুহ আহিলেও কোনজন মানুহক ভিতৰত ধৰক কথা এটা ক'ব লাগে কোনজনক বাজত ক'ব লাগে মানুহ দুনুহতো ধৰক তেনেকৈ নহাই হ'ল আহিবলৈ মানে চবৰে মানে মনত এটা ডাঙৰ মানে ভাইৰাছ সোমাই গ'ল এই আৰু য'ত ত'ত যাবলৈ মেলিবলৈ আপোনাৰ ধৰক পুলিচে পায় সেইও আমাক মানা কৰিবলৈ ল'লে তিনিআলিয়ে চাৰিআলিয়ে ক'তো যাব মেলিব নোৱাৰি শাক পাচলি এটা ঘৰতে যিটো হৈছে সেইটোকে আমি খাইছোঁ আৰু আৰু বেলেগৰ পৰা আনিবলৈ যাবলৈ মেলিবলৈ মানে দোকান বজাৰ বন্ধ আৰু মুখত আপোনাৰ মাক্সখন ব্যৱহাৰ কৰি আৰু ক'ৰবালৈ অকণমান খন্তেক পলাই গ'লোঁ তিনিআলি চাৰিআলিলৈ যোৱাৰ লগে লগে আপোনাৰ আগলৈ চোৱাতকৈ পিছলৈ বেছি চাবলগীয়া হয় যেনে চা ধৰক পুলিচ আহিব আহি পেলাই আমাক কপ চেং মাৰি দিবহি তেনেকুৱা মানে ধান্দা আহি গ'ল আৰু বস্তু পাতি পাবলৈ মানে হৰতাল হৈ গ'ল দোকানলৈ গ'লেও দোকানীয়ে আঁতৰতে বস্তুটো দলি মাৰি দিয়া গতে দিব ওচৰলৈ যাবলৈ নিদিয়ে আৰু প্ৰত্যেক দোকানতে মানে পষ্টাৰ মাৰি দিলে যে ভিতৰলৈ নোসোমাব আঁতৰতে থাকিব মানে ক'ভিডৰ যেতিয়া চিষ্টেমটো হৈ গ'ল তাৰপৰা লাহে লাহে লাহে লাহে আপোনাৰ গৈ গৈ যেতিয়া অলপ অস্পৃশ্য়তা ভাৱটো কমিলে হেৰি ইজনে সিজনৰ গুৰিলে সিজনে সিজনৰ গুৰিলৈ তেনেকৈ ভেকচিন দিলে এক নম্বৰ ভেকচিন দুই নম্বৰ ভেকচিন দিলে তিনি নম্বৰ দিলে এনেকৈ ভেকচিন দিয়া পাছতেই আপোনাৰ লাহে ধীৰে অস্পৃশ্য়তাৰ ভাৱটো মানে আহিছে গাঁও মানুহে ইজনে সিজনে সিজনে সিজনৰ আপোনাৰ নাৱে এই হওক গাড়ীতেই হওক যাবলৈ মেলিবলৈ মানে নোৱাৰা হ'লোঁ আৰু কেতিয়াবা পেচেণ্ট এটা থাকিবলগীয়া হ'লেও আপোনাৰ মেডিকেলে চেডিকেলে যাবলগীয়া হ'লেও আপোনাৰ মাক্স মাৰি ব্যৱহাৰ কৰিব লাগিব মাক্স ব্যৱহাৰ নকৰিলে চিকিউৰিটীয়ে সোমাবলৈ নিদিয়ে এই মানে পৰিস্থিতি সেইকেইদিনত আৰু পূৰা সংকটজনক আৰু মানে ভগৱানকে খাটি থাকোঁ আৰু যে আমাৰ এই দিনকেইটা কেনেকৈ পাৰ কৰায় আৰু কি হয় কি কথা সেই চিন্তাবিলাকে ঘৰখনৰ ল'ৰা ছোৱালীৰ পৰা ধৰি লৈ এই কৰি মেলি থাকোঁ আৰু খোৱা দিশতো আপোনাৰ নাটনি মনৰ ইচ্ছামতে আপুনি মাছ এখন খাব নোৱাৰে মনৰ ইচ্ছামতে মাংস অকণ ল'ৰা ছোৱালীক আনি খোৱাবহি নোৱাৰে ক'লৈ যাব কি কৰিব যাবলৈতো আৰু ধৰক মানা আৰু যাব মেলিবও নোৱাৰে মই যেতিয়া যাব নোৱাৰো মোক সুবিধামতে বেপাৰী এজনে কেনেকৈ বস্তুটো দিবহি ঘৰলৈ কোনো বেপাৰী আহিব নোৱাৰে এই মেলিব নোৱাৰে আৰু নিজৰ দুৱাৰ মুখখনৰ পৰা ক'লৈকো ওলাব মেলিব নোৱাৰে আৰু কাৰোবাৰ ঘৰত যদি ধৰক পানী দুনি লাগিছে বুলি শুনে শুনাৰ লগে লগে আপোনাৰ গাঁৱৰ গাঁওবুঢ়া আছে আৰু আশা কৰ্মী আছে তেওঁলোকে আহি পেলাই এই মানে চাবহি চোৱা মেলাৰ পিছতে এতিয়া দেখিছিলোঁ কিছুমানৰ জেগাই জেগাই আমাৰ গাঁৱতো তেনেকুৱা পৰিস্থিতি হৈছিলে আপোনাৰ দুৱাৰমুখৰ ছাইডত হেঙাৰৰ দাঁতিত নঙলা মাৰি দিছিলে নঙলাৰ পৰা ভিতৰলৈ যাব নোৱাৰে বাজলৈ ওলাব নোৱাৰে আৰু কিছুমানৰ মানে যেতিয়া আপোনাৰ ক'ভিডৰ হেৰিটো জুখি চাইছিলে ভেকচিন দিয়াৰ আগত কিছুমানৰ কিবা চিণ্ডম পাইছিলে পোৱাৰ পাছত তেওঁলোকক মানে লৈও গৈছিলে লৈ গৈ ৰখাইছিলগৈ হেৰিয়ত এইটো ক'ভিডৰ চেণ্টাৰত ৰখোৱা মেলা পাছত দছদিন বাৰদিন পোন্ধৰ দিন এই কিছুমান একৈছ দিনৰ লৈকেও আছিলে শুনিছিলোঁ বা দেখিছিলোঁ তাৰপৰা তেওঁলোক লাহে ধীৰে যেনিবা আহি পেলাই ঘৰ পালেহি তাৰপৰা ক'ভিডৰ পৰিস্থিতিটো অলপ অলপকৈ ধৰক শোচনীয় হ'ল ভেকচিন চেকচিন দিলে দিয়া মেলাৰ পাছত আপোনাৰ নাও চাৱে যাবলগীয়া যেতিয়া হ'ল আমাৰতো মাজুলী মানুহ আমি নাও লৈ নাওত নগ'লেতো আমাৰ বেলেগ উপায় একো নাই যাবই লাগিব যোৰহাটলৈ পেচেণ্টেই হওক বা আমাৰ কিবা এটা অন্য বেলেগ কিবা এটা দৰ দৰকাৰ হ'ল যাবই লাগিব আৰু যাবলগীয়া হ'লে আপোনাৰ তিনি নম্বৰ ভেকচিন নোহোৱালৈকে আমাৰ নাৱত আৰু মানে চেক কৰিব চেক কৰি তিনি নম্বৰ ভেকচিন নহ'লে যাবলৈ নিদিয়ে আপোনাৰ আৰ্মিয়ে হওক চিকিউৰিটীয়ে হওক থাকে থাকি পেলাই তেওঁলোকে মানে আমাক বাধা দিয়ে এই তেনেকুৱাবিলাক পৰিস্থিতি হ'ল আৰু হোৱাৰ পিছতে লাহে ধীৰে যেনিবা চৰকাৰে এই ভেকচিন চেকচিন দিয়া মেলা পিছত শাম কাটিলে শাম কটাৰ পিছত এতিয়া আমাৰ ৰাইজবাসী যেনিবা ইজনে সিজনৰ মুখৰ আগত ৰৈ পেলাই দুআষাৰ পাতি মেলি মানে মানে দোকানে বজাৰে গৈ আৰু ধৰক জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে আৰু